হেডফোনৰ বিষয়ে যদি মই কিছু কথা ক'ব বিচাৰোঁ তেন্তে হেডফোনৰ আমাৰ বহুতো নিগেটিভ ইম্পেক্ট আমাৰ আমাৰ ল'ৰা ছোৱালী বা আমাৰ মানুহৰ জগতলৈ হেডফোনে কঢ়িয়াই আনিছে যেনেকৈ যদি আমি চাব বিচাৰোঁ হেডফোনৰ কোনো লিমিট নাথাকে ছাউণ্ড আৰু আমাৰ আজিকালি প্ৰজন্মই হেডফোনৰ ছাউণ্ড সবতছে হাই ভলিউমৰ গান বা বহুত আন বহুতো বেলেগ বস্তু শুনিবলৈ চেষ্টা কৰে কিয়নো তেওঁলোকে ভাল পায় আৰু এই কাৰণেই তেওঁলোকৰ জীৱনলৈ বহুতো কাণৰ বেমাৰ বা বহুতো দিগদাৰ আহি পৰিছেহি যেনেকৈ যদি আমি হেডফোন বেছিকৈ ইউজ কৰা বা পঢ়াৰ লগত মন যায়গৈ আৰু পঢ়াৰ লগত মন গ'লে আমাৰ এই প্ৰজন্মই যেনেকৈ আমাৰ কম্পিটিশ্যন চলি আছে আমাৰ এই এই প্ৰজন্মবোৰে নপঢ়িলে তেওঁলোকৰ জীৱনত কোনো ধৰণে ছাকচেছ পোৱা বহুতো কঠিন হৈ পৰিব আৰু সেই কাৰণে হেডফোনে তেওঁলোকৰ জীৱনৰ ৰাস্তাত এক এক ক্ষতিৰ ধৰণে ৰখি আছে হেডফোন যদি আমি বেছিকৈ ইউজ কৰোঁ আমাৰ কাণৰ দিগদাৰ লগতে আমাৰ বহুতো বেলেগো আমাৰ ব্ৰেইনতো আমাৰ বহুতো বেমাৰ হৈ পৰেহি আৰু হেডফোন আমাৰ হেডফোন আৰু বহুতো দাম আৰু ইয়াৰ বাবে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে নিজৰ মা দেউতাকক জিদ কৰি পিনে হেডফোন লয় কাৰণে তেওঁলোকে বহুতো পইচা খৰচ কৰে আৰু এই খৰচ পাছত গৈ বেমাৰত বেমাৰৰ কাৰণ হয়গৈ আৰু এই কাৰণেই তেওঁলোকৰ কাণৰ কাণৰ বেমাৰো হয় আৰু তেওঁলোকে নিজৰ শুনা শক্তিও লছ শেষ কৰি পেলায়